অঁ কওক হয় হয়

অঁ এজন মানে নিৰ্বাচনত উঠাৰ কাৰণে যোজা শুনি আছোঁ ত এই হেৰি আপোনাৰ তেওঁ শুনিয়ে আছোঁ আৰু এই বেয়া নহয় মানুহজন হাঁ এ ব্যক্তিজন বেয়া নহয় তেওঁ আমাৰ সমাজৰ লগত অলপমান যোগাযোগ কৰি আছে অলপতে এ নামঘৰত আহি বহি কিছু তেওঁ মন্তব্য কৰিছে শুনিছোঁ আমি এবাৰ আশাবাদী হৈ আছে